অ

অহ হ' এই চাই লওঁ দিন এটা অ দুয়োজনী লগ হৈ অ কমত অ কমত দিছে দেখোন বহুত অ যাব লাগিব দেই অ দুয়োজনী যাম দেই অ ঠিক আছে ক'ম বাৰু ও ওম ওম